জীৱ জন্তুৰ মলসমূহ কৃষকৰ বাবে ভগৱানৰ উপহাৰতকৈ কোনো গুণেই কম নহয় কাৰণ এজন কৃষকে যেতিয়া সেই মলসমূহ খেতি বাতিত বা তেওঁৰ কৃষিত ছটিয়ায় তেতিয়া কোনো ধৰণৰ ৰাসায়নিক ক্ৰিয়া নকৰাকৈ মলসমূহে সাৰৰ দৰে এক কাৰ্য্য সম্পাদন কৰে যাৰ দ্বাৰা উদ্ভিদসমূহ বা কৃষকৰ খেতি অত্যন্ত ভাল হয় আমি এই জীৱ জন্তুৰ মলসমূহক পচন সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ বিভিন্ন ধৰণৰ গেলা পঁচা পাত বা শাক পাচলিৰ আৱৰ্জনাৰ সৈতে জীৱ জন্তুৰ মনসমূহ আমি মিহলাই এক মিশ্ৰণ বনাই পচন সাৰ হিচাপে যদি আমি খেতি বাতিত বা উদ্ভিদত ব্যৱহাৰ কৰোঁ আমি এক খুব সুন্দৰ এক অকৃত্ৰিম আৰু প্ৰাকৃতিক ফলাফল পাবলৈ সক্ষম হ'ম